কোনো অপৰাধত এজন ব্যক্তিক আৰক্ষীয়ে যেতিয়া গ্ৰেপ্তাৰ কৰে তেতিয়ালৈকে তেওঁ অভিযুক্ত হিচাপে থাকে আচলতে তেওঁ দোষ প্ৰমাণ কৰাৰ যি দায়িত্ব সেয়া আচলতে পুলিচৰ নহয় আৰক্ষীৰ নহয় সেই দায়িত্ব হৈছে আমাৰ দেশত থকা আদালতসমূহৰ আদালতে যেতিয়া দোষী প্ৰমাণ কৰি দোষী বুলি দ্বণ্ড নিদিয়ে তেতিয়ালৈকে সেই ব্যক্তিজনক নিৰ্দোষী বুলিয়ে ধৰা হয় এক কথাত কোনো দোষত অভিযুক্ত এজন ব্যক্তি আমি দোষী বুলি সমাজে যি অভিধা লগাওঁ সেই অভিধা আচলতে ব্যক্তিজন হওক দোষী কৰাৰ ক্ষেত্ৰত বা দোষী নে নিৰ্দোষী সেই প্ৰমাণ কৰাৰ ক্ষেত্ৰত সামাজিক দৃষ্টিভংগী ৰাখে যদিও সেই আইনী প্ৰক্ৰিয়াৰ মাজত সোমাই গৈ প্ৰত্যক্ষ প্ৰমাণ বা অন্যান্য যিসমূহ বিধিগত ব্যৱস্থা থাকে সেইসমূহ নোহোৱালৈকে তেওঁক আচলতে নিৰ্দোষী বুলি ধৰা হয় সততে আমাৰ সামাজিক প্ৰৱণতা এনেকুৱা ধৰণৰ যে কোনো এটা বিষয়ত এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগে লগে সেই ব্যক্তিজনক বিষয়ে বিভিন্ন সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হয় বা বিভিন্ন অঞ্চলত এই কথাটো ওলাই যায় যে ব্যক্তিজনেই দোষী কেতিয়াবা এনেকুৱাও হয় যে সেই ব্যক্তিজনে সেই দুখটোত আচলতে কোনো ধৰণৰ অপৰাধ নকৰাকৈ কেতিয়াবা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পাৰে গতিকে ভাৰতীয় ন্যায় ব্যৱস্থাই এই কথা গুৰুত্ব দিছে যে এজন ব্যক্তিক আইনে যেতিয়ালৈকে দোষী বুলি প্ৰমাণ নকৰে বা ৰায় নিদিয়ে তেতিয়ালৈকে সেই ব্যক্তিজনক অভিযুক্ত বুলিহে ধৰা হয় আৰু অভিযুক্তৰ যি আইনী অধিকাৰ আছে সেইসমূহ পালন কৰি সেইসমূহ অধিকাৰ তেওঁ ৰক্ষা কৰি সম্পূৰ্ণ আইনী যুঁজত অৱতীৰ্ণ হৈ আদালতত যিসমূহ সংশ্লিষ্ট বিধি আছে যেনেকৈ বৰ্তমান সময়ত ভাৰতীয় ন্যায় সংহিতাই হওক বা অন্যান্য যিসমূহ ভাৰতীয় দ্বণ্ড সংহিতাই হওক এইসমূহৰ জৰিয়তে তেওঁক দ্বণ্ড নোহোৱালৈকে বা দোষী প্ৰমাণ নোহোৱালৈকে সেই ব্যক্তিজন আচলতে নিৰ্দোষী বুলি ধৰা হয় বাতৰিত প্ৰচাৰ হোৱাৰ দৰে এজন ব্যক্তিৰ এটা অপৰাধত অভিযুক্ত হোৱাৰ লগে লগে সেই ব্যক্তিজনৰ আচলতে সামাজিক যি ভাৱমূৰ্তি সেই ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰে পৰৱৰ্তী পৰ্যায়ত যেতিয়া তেওঁ দোষমুক্ত হয় আইনী ব্যৱস্থাৰ মাজেদি সেই ব্যক্তিজনৰ ক্ষেত্ৰত কিন্তু তেনেকুৱা দোষমুক্ত হোৱাৰ যি সামাজিক প্ৰমাণ সেই প্ৰমাণৰ ক্ষেত্ৰত মানুহজনে যথেষ্ট সমস্যাৰ সন্মুখীন হয় গতিকে এই ক্ষেত্ৰত আইনী যি ৰায়দান সেই ৰায়দানলৈ অপেক্ষা কৰি বা তাৎক্ষণিকভাৱে আমি সামাজিকভাৱে মানুহজন দোষী বা নিৰ্দোষী এই বিষয়টো একপক্ষীয়ভাৱে সিদ্ধান্ত দিয়াৰ পৰা বিৰত থাকিলে পৰৱৰ্তী পৰ্যায়ত সামাজিকভাৱে কোনো এজন নিৰ্দোষী ব্যক্তিয়ে আচলতে এক সামাজিক বোজা লৈ যাতে থাকিব নালাগে সেই ক্ষেত্ৰত কিছু সমস্যাৰ লাঘৱ হ'ব ভাৰতীয় আইন ব্যৱস্থাই প্ৰত্যেকজন ব্যক্তিকে তেওঁৰ আইনী যি যুঁজ হ'ব বা তেওঁৰ নিজৰ সঁচা প্ৰতিপন্ন কৰিব পৰাকৈ যিখিনি বিহিত ব্যৱস্থা তেওঁ ল'ব লাগিব সেইখিনি সম্পূৰ্ণ অধিকাৰ দিছে গতিকে ব্যক্তি এজনক তাৎক্ষণিকভাৱে কোনো এটা দোষত অভিযুক্ত এজন ব্যক্তিক আমি দোষী সাব্যস্ত কৰি পেলাই তেখেতক সামাজিকভাৱে নিঁশেষ কৰি পেলোৱা যিটো প্ৰৱণতা সেইটো আমি কিছু পৰিমাণে বাদ দিয়াটো ভাল এইক্ষেত্ৰত আইনৰ কিছু নিজা বিধি ব্যৱস্থা আছে আইনে সকলো পক্ষকে শুনিব আইনৰ যি আদালত আছে আদালত ব্যৱস্থাত তাৰ বিধিগত প্ৰণালী আছে সেই প্ৰণালীমতে কোনো এজন অভিযুক্তক আৰক্ষীয়ে আদালতত উপস্থাপন কৰাৰ পিছত আদালতক লে নিয়াৰ পিছত তেওঁ অধিবক্তাৰ জৰিয়তে তেওঁ বিষয়টোত কেনেধৰণে জড়িত বা কেনেধৰণে জড়িত নহয় সেইসমূহ তেওঁ দাঙি ধৰিব পৰা যুক্তি প্ৰদৰ্শন কৰিব পৰা ব্যৱস্থা আছে আৰু আদালতৰ মহামান্য বিচাৰকসকলে বা বিচাৰকে যেতিয়া গোটেই বিষয়টো শুনিব বা অন্যান্য পক্ষৰ সংশ্লিষ্ট পক্ষৰ বক্তব্য যেতিয়া শুনিব বা প্ৰমাণসমূহ চালি জাৰি চাব সেই ক্ষেত্ৰত গোচৰ নিস্পত্তি নোহোৱালৈকে ব্যক্তিজনক আচলতে নিৰ্দোষী বা অভিযুক্ত বুলিয়েই ধাৰণ ধাৰণা কৰা হয় আৰু যদি দোষী সাব্যস্ত হয় তেতিয়াহ'লে বিধিগতভাৱে ব্যৱস্থা লোৱা হয় আৰু যদি তেওঁ নিৰ্দোষী প্ৰমাণিত হয় তেতিয়াহ'লে তেওঁক দোষমুক্ত বুলি ঘোষণা কৰি তেওঁক গোটেই ব্যৱস্থাটোৰ পৰা ৰেহাই দিয়া হয়